আমি সাধাৰণতে ধান খেতি বেছিভাগ মানুহে কৰোঁ কাৰণ আমাৰ ধান খেতিৰ পৰা দৈনন্দিন জীৱনত জীয়াই থাকিবৰ বাবে আমি ভাত খাওঁ সেই ধান খেতি কৰিব হ'লে আমি বহাগ জেঠ মাহত মাটি চহাই আমি কঠীয়া পাৰোঁ সেই কঠীয়া ডাঙৰ হয় ডাঙৰ হোৱাৰ পাছত আমি বহাগ জেঠ আহাৰ মাহত আমি মাটি চাহ কৰি বোকা কৰি কঠীয়া ৰোওঁ ধান খেতি কৰিবৰ বাবে এই ধান খেতি কৰি আমি জীৱন অতিবাহিত কৰিব পাৰোঁ এই ধান খেতি কৰা উপৰিও খা খৰালি মহীয়া মাঘ ফাগুনত আমি আকৌ বাম খেতি কৰোঁ এই বাম খেতিৰ পৰা আমি বহুত উপকৃত হ'ব পাৰোঁ এই খেতিত সাধাৰণতে কৰা হয় আলু কবি গাজৰ লাই মূলা বিভিন্ন ধৰণৰ শাক পাচলি যেনে ৰঙলাও জাতিলাও কোমোৰা আদিও খেতি কৰোঁ সেই খেতিৰ পৰা আমি দৈনন্দিন জীৱনত শাক পাচলি হিচাপে ব্যৱহাৰ কৰোঁ সেই শাক পাচলি আমি ভাতৰ লগত শাক চব্জি বনাই খাবৰ বাবে ব্যৱহাৰ কৰোঁ এই খেতি মানুহৰ প্ৰিয় খেতি এই খেতিৰ পৰা মানুহ বহুত উপকৃত হ'ব পাৰে তাৰ লগতে ঘৰত বিভিন্ন ধৰণৰ কাঠ আলু গৰীয়া আলু পাতি আলু এইবিলাকো আমি কৰিব পাৰোঁ এইবিলাক কৰিলে আমি বাৰিষা দিনত খৰালি দিনতো বাৰমাহে আমি খাই থাকিব পাৰোঁ আমাৰ শাক পাচলিৰ পৰা একো যাতে অসুবিধা নহয় আমি কচু কৰোঁ বাৰিষা দিনত খাবৰ বাবে ইমানেই আমাৰ গাঁৱলীয়া সমাজত খেতি কৰি আহিছোঁ আমাৰ জীৱনৰ বাবে